মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত আছিল এনে ধৰণৰ মই ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰিব বিচাৰিছিলোঁ আৰু সেই মৰ্মে মই হাই স্কুল দিনৰ পৰাই খেলা ধূলাবিলাকত মই গুৰুত্ব আৰোপ কৰিছিলোঁ মহাবিদ্যালয়তো মই খেলা ধূলাবিলাকত লগত গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু সেই হিচাবে মই শাৰীৰিক অনুশীলন কৰিছিলোঁ আৰু শাৰী শাৰীৰিক অনুশীলন কৰাৰ লগতে মই নিজকে উপযোগী কৰি কৰি তুলিছিলোঁ যাতে মই ভাৰতীয় সৈন্য বাহিনীৰ সাক্ষাৎকাৰত মই সুখ্যাতিৰে মানে উত্তীৰ্ণ হ'ব পাৰোঁ ইয়াৰ বাবে মই বহুদিনৰ পৰা প্ৰস্তুতি ৰাখিছিলোঁ যিহেতু মোৰ হাবিয়াস আছিল মই ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰি মই মানে ভাৰতীয় সৈন্য বাহিনীৰ লগতে দেশৰ সেৱা আগবঢ়াম কিন্তু কথা হ'ল কি যথাসম্ভৱ যেতিয়া মই সাক্ষাৎকাৰত মানে উপনীত হৈছিলোঁ উপনীত হোৱাৰ পাছতে এখন মানে ধৰি লওক প্ৰমাণ পত্ৰৰ কাৰণে মোক সামৰিক বাহিনী কৰ্ণেলজনে ক'লে যে এইখন চাৰ্টিফিকেট তোমাক মানে প্ৰয়োজন আছে এইখন লাগিবই আৰু তেতিয়া মোৰ কথা হ'ল কি মই মানে সেই চাৰ্টিফিকেটখন মানে মই শাৰীৰিকভাৱে নিজকে উপযোগী কৰাৰ পৰিৱৰ্তে মই সেইখন চাৰ্টিফিকেট মানে মোৰ উলিওৱাত অলপ যথাসম্ভৱ মানে দেৰি হৈ হৈ গ'ল আৰু সেই সময়ত তাক সেই সময়ত মানে তেওঁক মই কৰ্ণেলক সেই চাৰ্টিফিকেটখন মই উপৱিষ্ট কৰাব নোৱাৰিলোঁ তাৰ বাবে মানে সেই সিদ্ধান্তটোৰ পৰা মই অৰ্থাৎ মানে পাছ কৰা পাছতো মই চাৰ্টিফিকেটখনৰ কাৰণে মই সৈন্য বাহিনীত যোগদান কৰিব পৰা নাছিলোঁ তাৰ কিছুদিনৰ পাছতে মই এজন আকৌ অৱসৰপ্ৰাপ্ত এজন ভাৰতীয় সৈন্য বাহিনীৰ মানুহক লগ পাইছিলোঁ আৰু তেখেতৰ লগত যোগাযোগ কৰি যেতিয়া মোক তেখেতে প্ৰথম সাক্ষাৎকাৰতে প্ৰথম দেখাতে মোক চিনি পাইছিল এইজন যে সামৰিক বাহিনীত যোগদান কৰিব পাৰিব তেওঁ যিটো শৰীৰৰ যিটো যিবিলাক মানে আছে যিবিলাক মানে ধৰি লওক প্ৰয়োজন আছে সেইবিলাক মোক সকলোখিনি মোৰ ওচৰত তেওঁ দেখা পাইছিল আৰু সেই অনুপাতে তেওঁ মোক মানে অলপ উৎকোচ বিচাৰিছিল আৰু সেই উৎকোচটো উৎকোচৰ পৰিমাণো বেছি নাছিল প্ৰায় বিছ হাজাৰমান টকা তেতিয়া মোৰ ঘৰলৈ আহি মোৰ পিতৃ মাতৃৰ লগত মানে আলোচনা কৰি মানে সিদ্ধান্ত লৈছিলোঁ যে মোক ইমান পৰিমাণৰ পইচা প্ৰয়োজন হৈছে দেউতা আপুনি দিব পাৰিব নে কিন্তু দেউতাই দেউ আমাৰো মানে ধৰি লওক আৰ্থিক অভাৱে পিছপৰা পৰিয়ালৰ মানুহ আমি দেউতা সেই সময়ত মানে বিছ হাজাৰো দেউতাৰ কাৰণে বহুত পইচা আছিল দেউতাই ক'লে যে মোৰ ইমান পইচা পোৱা এতিয়া নাই নহয় এতিয়া কেনেকেৈ দিব পাৰিম তোক কিন্তু মোৰ মা মায়ে কৈছিল যে পইচা নহ'লেও আমাৰ মাটি আছে যে মাটি কেইডৰা মানে ধৰি লওক বন্ধকত ৰাখি হ'লেও তাক পইচাটো যোগান ধৰক মানে সি চাকৰিতো লওক পাছত সেই তেনেকুৱা ধৰণৰ মাটি আকৌ সি নিজেই মানে ল'ব পাৰিব কিন্তু সেই প্ৰশ্ন সেই কথাষাৰৰ পৰা দেউতা মানে ধৰি লওক সন্মতি দেউতাই সন্মতি প্ৰকাশ নকৰিলে আৰু তাৰ বাবে মই সৈন্য বাহিনীৰ চাকৰিৰ পৰা মানে বিৰত হ'ব লগা হ'ল